অঁ ইয়াক অঁ বিয়া নেকি বাইদেউ কি মাছ লাগবো হে এতিয়া বাইদেউ আমিতো ইমান ডাঙৰ মাছ বেপাৰী নহয় হ'লেও আমাৰ ভাঙাৰা আছে ৰৌ আছে মিৰিকা আছে আৰু ডাঙৰ ল'লি বিকেট আছে চালানি মাছ লাগবো নেকি অঁ বাইদেউ অঁ লোকেল মাছ বাইদেউ হ'ব হ'ব পাই যাবি বাইদেউ পাই যাবি কিমান লাগবো হ'ব দে পাবি দে পাবি ভাল মাছ পাবি ভাল মাছ পাবি বুইছানে আমাৰ এই মানে চান্দাৰ ফালৰ ভাল ফিচাৰি আছেতো ফিচাৰিৰ ভাল মাছ আছে আমাৰ ঘৰৰে ফিচাৰি গম পাইছানে নাই তো ভাল মাছ পাবি বাইদেউ কেইটা কেইটা কেইটা আৰু দাম বাইদেউ ক ক'বাই নালগে তই আমাৰ চিনাকি হয় নে নহয় মোকালমোৱাৰ নহয় তই তেন্তে দামৰ কথা চিন্তা কৰবা নালগে দামৰ কথা চিন্তা কৰবা নালগে মাছটো ভাল মাছ পাবি বুজি পাইছানে একদম বঢ়িয়া মাছ এই আৰে মই কৈছোঁ না মই কৈছোঁ না মাছ একদম ভাল পাবি টেনশ্যন নলবি মাছ ভাল পাবি মোকালমোৱাৰ এই চামতাৰ মাছ ধুনীয়া মাছ এই মা মা বিয়া সাত তাৰিখে মাছটো ছয় তাৰিখে লাগবো না

মা মাছ খাই বাইদেউ ক'ব লাগবো ভাল বুলি হে মাছ ৰ'ব ৰ'ব বাইদেউ মাছ দামতো বেছিকে নহয় দে নৰমেল যিটো দাম সেইটো দামেই হ'ব আৰু বজাৰত যিটো দাম চলি আছে এ মাছ ভাল মাছ পাবি হ'ব দে বাইদেউ আৰু তোহোনক চিনাকি বুলি অলপ কম বেছি হৈ যাব দে চিন্তা কৰব নালগে অঁ বিয়া ক'ত বি হ'ব দে হ'ব হ'ব চিন্তা কৰব নালগি বিয়া ক'ত হয় হ'ব দে হ'ব হ'ব মই মই অঁ হৈ যাব হৈ যাব তোহোন এসপ্তাহ আগত খবৰ দিবি বুইছানে বহুত মানুহৰ অৰ্ডাৰ থাকেতো

দে ফোন কৰি দিবি মোক মাছ লাগলি দে